বিশেষকৈ চহৰ অঞ্চলবোৰত য'তে ত'তে পৰি থকা পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী পলিথিনৰ মুনা আদি গৰু ছাগলীয়ে খাই থকাৰ দৃশ্য অতি সুলভ এইটো কথাটো তাত অতিকৈ প্ৰয়োজনীয় আৰু অতিকৈ চকুত দিবলগীয়া কথা এনে সমস্যাবোৰ দূৰ কৰিবৰ বাবে দূৰ কৰিবৰ বাবে আমি মানৱ সমাজে ভাল ভাল মানৱ সমাজে এটা হাত মানৱ সমাজে এনে কামবোৰ পৰা এটা হাতত ল'ব লাগে যে আমি পেলনীয়া যিবোৰ জাবৰ জোঁথৰ বা প্লাচ প্ৰধানকৈ প্লাষ্টিকজাতীয় প্লাষ্টিকজাতীয় যিবোৰ সামগ্ৰী বা বস্তু প্লাষ্টিক পলিথিন আদি বস্তুসমূহ প্ৰায় প্ৰায় প্ৰায় মানে কি নো আৰু যি অলাগটিয়াল হিচাপে য'তে ত'তে পেলাব নালাগে প্ৰধানকৈ বা যিটো যি জেগাত পেলাব লাগে প্লাষ্টিক ডাষ্টবিন ডাষ্টবিন থাকে ডাষ্টবিন পেলাব লাগে প্ৰধানকৈ চহৰ অঞ্চলততো প্ৰায় ডাষ্টবিন থকা দেখা যায়েই কিন্তু সেই ডাষ্টবিনত মানুহে প্ৰায় নেপেলাই সেইটো মানুহ মানুহে নিজৰ মাইণ্ড নিজৰ মন নিজৰ আৱেগ অনুভূতি সেইবোৰ চাই ভাবি পিনি আৰু ভাবি পিনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে নিয়মবিলাকো মানি চলিব লাগে আৰু এইটো সৰু য'ত সৰু সৰু কথাৰ পৰাই গৈ ডাঙৰ কথা হৈ পৰে সেইটোত প্ৰধানকৈ চৰকাৰে চৰকাৰে চৰকাৰেও মন দিব লাগে চৰকাৰো বুলি ক'ব নোৱাৰি কিন্তু মানুহ সমাজে এইটো বেছিকৈ মন দিব লাগে কিয়নো সেইটো নিজৰ গৰু ছাগলীৰ পৰাটো বাদেই মানস সমাজৰ কাৰণেও অতিকৈ বেয়া বেয়া এটা প্ৰভাৱ পৰে সেইবাবে এই পলিথিনসমূহ বা প্লাষ্টিকসমূহ য'তে ত'তে নেপেলাই এটা নিৰ্দিষ্ট স্থানত পেলাই জ্বলাই জ্বলাই দিব লাগে আৰু প্ৰধানকৈ মই ভাবোঁ প্লাষ্টিক বা পলিথিন ব্যৱহাৰটো একেবাৰে নিম্ন নিম্নমান কৰিব লাগে য'ত নাখাতে বা নোৱাৰি তেনে তেনে অৱস্থাত প্লাষ্টিক পলিথিন ব্যৱহাৰ কৰিব লাগে তাৰ উপৰঞ্চি ওপৰঞ্চি এনেকৈ যধ মধ ব্যৱহাৰ কৰিব নালাগে আৰু আৰু য'ত ডাষ্টবিন থাকে বা পেলনীয়া জেগা সেই ঠাইসমূহতহে আৰু পেলাব লাগে আৰু প্ৰধানকৈ প্ৰধানকৈ প্লা প্লাষ্টিকসমূহ পলিথিনসমূহ খায় কিয় গৰু ছাগলীয়ে মানুহে পলিথিনত বা প্লাষ্টিকৰ প্লাষ্টিকত ফল মূলসমূহ যিবোৰ অলাগটিয়াল ফল মূলসমূহ বা শাক পাচলিৰ জাবৰ জোঁথৰসমূহ ফল পলিথিনত ভৰাইহে মানুহে পেলাই দিয়ে আৰু সেই ফল মূলসমূহ বা গেলা পচা বস্তুসমূহ খাবলৈ গৈহে খাবলৈ গৈহে খাবলৈ গৈ হে প্লাষ্টিক খোৱা দেখা যায় গৰু ছাগলীয়ে আৰু প্ৰধানকৈ প্ৰধানকৈ জীৱ জন্তুৰ মালিকসমূহ আৰু এই কথাটোও লক্ষ্য কৰিব লাগে যে নিজৰ জীৱটো বা নিজৰ পশুধনটো পশুধনটো কি কৰি আছে বা কেনেকৈ আছে আৰু যধে মধে খুলি মেলি থ'ব নালাগে আৰু সেইবাবে নিজেই নিজৰ গৰাকীয়ে বা মালিকে নিজক চাব লাগে আৰু তেনেকৈ এই অৱজ্যবোৰ আৰু কি ধৰণে বিজ্ঞান অভিশাপৰ বুলি আপুনি ভাবে বিজ্ঞাপনৰ অভিশাপ এটা ডাঙৰ বিজ্ঞান মানে বিজ্ঞানৰ দুটা ছাইড আছে এটা ভাল এটা বেয়া বিজ্ঞান যিকোনো এটা বস্তু যদি আপোনাক দিয়ে তাৰে দুটা দুটা কাম থাকিব এটা ভাল এটা বেয়া বি বিজ্ঞানে মানুহ সমাজে উন্নতি কৰিছে মানুহ সমাজৰ কিছুমান কামৰ বাবে কিন্তু পশুধনৰ বাবে আটাইতকৈ লচ কৰিছে যেনেকৈ এতিয়া ডাঙৰ ডাঙৰ দৰৱ বনমৰা শাক পাচলিত খেতিত মৰা এনেকুৱা কিছুমান দৰৱ বিজ্ঞানেই দিছে যাতে সেই বিজ্ঞানে দিছে মানুহ সমাজেতো বেয়াই পশুধনৰ পশুধনৰ পশু পশুধনত পশুধনত বহুত ব্যৱহাৰ বহুত প্ৰভাৱ পৰিছে যেনেকৈ এতিয়া গৰু গৰু এজনীয়ে গৰু এজনী এতিয়া গৈ যদি আমি বনমৰা দৰৱটো মাৰি দিম তাৰপিছতে গৰু গৰু এজনী আহি গৰু গৰু এজনী আহি যদি সেই বনে খাই দিয়ে তেতিয়া গৰুজনী অৱস্থা আটাইতকৈ বেয়া হৈ যাই তাৰ ওপৰেঞ্চি আমি পোক মৰা কিবা মৰা বহুত চাৰ চাৰ দৰৱ মাৰি দিয়া হয় খেতিত আৰু সেই সেই তাৰ পৰা চৰাই চিৰিকটিৰ বাৰ্থ পকু সৰু সৰু পোক পতংগৰ যিবোৰ যাব লাগে তাৰ ওপৰঞ্চি বহুতো প পশু শেষ হৈ যায় বা পোক পতংগ শেষ হৈ যায় সেইবোৰ শেষ হোৱাৰ ভিতৰত আমাৰ যিটো চাৰ্কল পৃথিৱীৰ যিটো চাৰ্কল সেইটো এক একেবাৰে ধ্বংস হৈ গৈছে আৰু চাব লাগে ভাবিব লাগে আৰু বহুত কাৰণ আছে এনেকুৱা তাক কৈ আপুনি মই শেষ কৰিব নোৱাৰোঁ